হয় মই টুৰিষ্ট লৈ আছোঁ তুমি ক'ত যাবা টুৰিষ্টত মই বহুত তাৰমানে মই টুৰিষ্ট লৈ কেনে সেইটো কথা আৰু টুৰিষ্টে মানে য'ত যাবাক লাগি ইচ্ছা কৰি মই তাতে নিওঁ ডিছকাউণ্ট থাকে তাৰমানে পেকেজ হিচাপত আছে পেকেজ বহুতো বহুত বহুত বেলেগ বেলেগ পেকেজ আছে আৰু যুনি য'ত যাবৰ কাৰণে ইচ্ছা আৰু মানে যেনে চিৰিয়াখানাত যাবৰ কাৰণে আমাৰ অসমৰ চিৰিয়াখানাত যাবৰ কাৰণে বেলেগ পেকেজ আছে তাৰপিছত বাহিৰা অ' দূৰত ক'ত যাব আপুনি অ' শ্বিলংক লেগি নিওঁ অ' ঠিকনাটো ঠিকনাটো আপোনাক মই ফোনতে ক'ম আৰু লগতে আপুনি আপুনি শ্বিলংত যোৱা কথা ক'লে শ্বিলংৰ বহুতকেইটা পেকেজ আছে শ্বিলংত বহুতো সা সুবিধা পোৱা যাব আৰু পেকেজতে বহুতকেইটা পেকেজ পোৱা যাব